সাংস্কৃতিক প্ৰথাবোৰ নৱ প্ৰজন্মই কঠোৰভাৱে পালন কৰা দেখা নাযায় আমাৰ সংস্কৃতিত কিছুমান ধৰা বন্ধা নিয়ম থাকে কিছুসংখ্যক নিয়ম যদিও আমি পালন কৰাত সমৰ্থ তথাপিও কিছুসংখ্যক নিয়ম সমাজৰ বাবে একেবাৰে শুদ্ধ নহয় বিশেষকৈ মহিলাসকলৰ বাবে এক কিছুমান নিয়ম থাকে যে তেওঁলোকে মাহেকীয়াৰ সময়ত যিকোনো ঘৰৰ বাহিৰলৈ যাব নোৱাৰে বা একেখিনি ঠাইত থাকিবলগীয়া হয় বা মানুহ ইটো চুব নোৱাৰে বা সিটো চুব নোৱাৰে সেইটো এটা নিয়ম বান্ধি দিয়া হয় কিন্তু সেই নিয়মটো মহিলাসকলৰ বাবে পালন কৰা কঠিন আৰু কেতিয়াবা আৰু কোৱা হয় যে মহিলাসকলে ল'ৰাসকলৰ সমান নহয় মহিলাসকল দেৰি দেৰিলৈকে ঘৰৰ বাহিৰত থাকিব নোৱাৰে সেইটো এটা এক বিপৰীত কথা আমি তেনেদৰে ভবাটো উচিত নহয় যদি সকলোৱে আমি সমান বুলি ভাবোঁ তেন্তে এই নিয়মবোৰৰ প্ৰয়োজন নহয় আমি নিজৰ আমাৰ সংস্কৃতি কিছুমান আছে সেই সংস্কৃতিবোৰ আমি পালন কৰোঁ যদিও আনৰ নিজৰ সংস্কৃতিক পাহৰি আনৰ কিছুমান সংস্কৃতি আঁকোৱালি লোৱা দেখা যায় আনৰ সংস্কৃতি আঁকোৱালি লোৱাতো ভুল নহয় কিন্তু সেই আনৰ সংস্কৃতিৰ লগতে নিজৰ সংস্কৃতিটো বজাই ৰখাটোহে এক উচিত পদক্ষেপ বুলি ভাবোঁ